হেল্ল' কওকচোন অ ক'ব পাৰিম আমাৰ ইয়াত এতিয়া বাৰিষা কালত সাধাৰণতে ৰাস্তা পাতিবিলাক সিমান ভাল নহয় এটা পকী ৰাস্তা আছে যদিও বাকীবিলাক কেঁচায়ে গতিকে আপুনি যদি টুৰিষ্ট হিচাপে আমাৰ এই কাপলা বিল চাব যায় কাপলা বিল চাব গ'লে এতিয়া তাৰমানে এই সময়ৰ কাৰণে এতিয়া বৰষুণ আহি থাকিলে বৰষুণৰ বতৰৰ কাৰণে আমাৰ কাপলা বিল চাওঁতে তাৰমানে অলপ অসুবিধা হয় বহুত ঠাই খোজ কাঢ়ি কাঢ়ি যাব লাগা হয় তো খোজ পিছলিবও পাৰে সেইকাৰণে আমি এতিয়া বৰ্তমান আপোনাক নকওঁ বোলে বাৰিষা কালত আপুনি আহক কাপলা বিল চাওক তাৰে লগতে আমাৰ বিভিন্ন ধৰণৰ ধৰ্ম অনুষ্ঠান আছে অৱশ্যে ধৰ্ম অনুষ্ঠান শিৱ মন্দিৰ আছে বা আমাৰ সভাত এই গোঁসাই ঘৰ আছে আৰু বিভিন্ন ধৰণৰ আন কেইবাটাও চুবাত আমাৰ গোঁসাই ঘৰ আছে সেইবিলাক আপুনি চাব পাৰোঁ কিন্তু তথাপিও আমাৰ ৰাস্তাবিলাক কিন্তু সিমান ভাল নহয় আপুনি গ'লেও অলপ চিন্তা কৰি কৰি খোজ দিব লাগিব আৰু তাৰে লগত যদি আপুনি মোক সহায় মোৰ মোৰ যদি সহায় বিচাৰে মই যাব পাৰিম আপোনাৰ লগত কিন্তু গ'লেও কিন্তু ৰাস্তা পাতি ভাল নাপায় আৰু বৰষুণ আহিলে আমাৰ সাধাৰণতে পিছলা হৈ যায় ইমান পিছল হয় তাৰমানে ভৰি দিলে তাৰমানে সেই পিছলি যায় সেইকাৰণে আপুনি যদি ইচ্ছা কৰে আমাৰ ধৰ্ম অনুষ্ঠান চাব পাৰিব বা আমাৰ মেডিকেল এখন আছে